আমি আমাৰ ঘৰত পাকঘৰত পাকঘৰত কোনোবা মানুহ আহলি আমাৰ আমি আমাৰ ঘৰৰ পাকঘৰটো সাধাৰণতে বেয়া হৈ আছে বনাব পৰা নাই আমাৰ হেৰি কোনো তিৰোতা মানুহ আহে আহাৰ পাছত আমাৰ পাকঘৰটোতে আমি বহোঁ বা আমাৰ পাকঘৰটো বহুত বেয়া হৈছে ভাঙি গৈছি পানী পৰে ভাত বনাব অসুবিধা হৈছি সেইকাৰণে আমি কোনোবা আমাৰ লগত আহিলে আমাৰ ঘৰত আহিলে আমি সিহঁতক তাৰ মানে সিহঁতক আমি ভাত পাকঘৰত নি পাকঘৰৰ ভিতৰত লৈ যাব আমাৰ লাজ লাগে কাৰণ আমাৰ বনোৱা ভাত বনোৱা পাত্ৰ পাত্ৰগিলাখনো আমাৰ বেয়া বেয়া হৈ গৈছে আনিব পৰা নাই আনব পৰা নাই কাৰণ ল'ৰা ছোৱালীৰ ল'ৰা ছোৱালীৰ পঢ়া পঢ়াৰ খৰচ লগত বেমাৰৰ বেমাৰ এইবোৰৰ কাৰণে পাকঘৰটো আমি ভাল কৰিব পৰা নাই আকৌ পাকঘৰত কিছুমান যিবিলাক সামগ্ৰী দৰকাৰ হয় সেইগিলাখন নাই পুৰণা কিছুমান বস্তু আছে কোনোবা পাকঘৰৰ ভিতৰত সোমানে আমাৰ আমাৰ অলমান লাজ লাগে পাকঘৰ একেবাৰে বৰষুণ দিলে পাকঘৰৰ ভিতৰত আমি ভাত বনাব নোৱাৰোঁ সেইকাৰণে আমি কিছুমান আমাৰ লো আমাৰ ঘৰত আলহী আহিলে বা আমাৰ গাঁৱৰ কিছুমান তিৰোতা মানুহ আহিলে আমি আমি সিহঁতক কওঁ আমাক বন্ধন হওক বা ক'বাৰ ফাইনেঞ্চৰ পৰাই হ'লেও পইচা অলপ সহায় কৰি দিলে আমি পাকঘৰটো ভাল কৰি বনাব পাৰোঁ পাকঘৰটো বহুত বেয়া হৈ আছে পাকঘৰটোৰ কাৰণে আমাৰ কোনোবা মানুহ আহিলে ভিতৰত আচলতে গাঁৱৰ তিৰোতা মানুহ আহিলেতো পাকঘৰটোতে সোমাই সেইকাৰণে পাকঘৰটো বহুত বেয়া পৰিৱেশত থকা আছে আছে কাৰণে আমি আমি আমাৰ যিবিলাক লগ মাইকী মানুহৰ লগ তেওঁলোকক অলপ পইচাৰ সহায় বিচাৰিছোঁ মই যাতে আমি এনেকৈ লগ লাগাৰ পৰা ঘৰটোৰ কাম কৰিব পাৰোঁ সেইকাৰণে সকলোকে কৈছোঁ সিহঁতকো কৈছোঁ অলপ অলপ পইচা যোনে যেনেকৈ পাৰে সিহঁতে জানোঁ অলপ অলপ পইচা মোক সহায় কৰে কৰি মই টিঙ আনি টিঙ আনি হাজিৰা মানুহ দি লগাই মই এই পাকঘৰটোৰ কাম আৰম্ভ কৰিব বিচৰিছোঁ কাৰণ তৎক্ষণাৎ কোনোবা এটা আহিলে মোৰ চাহ খাব বনাব যাব বেয়া লাগে আৰু ভিতৰত পাকঘৰৰ ভিতৰত বহিব দিব বহিব বহ বুলি ক'ব বেয়া লাগে আচলতে চৌকাত পানী পৰে গেছ চৌকা বা গেছ থোৱা মাৰা কোনো টেবুলৰ সুবিধা নাই বাঁহৰে আমি চাং পাতি গেছ থওঁ বাঁহৰ চাং পাতি গেছ থওঁ বা ভাত বনোৱা চচটোও বেয়া বাচন চাচন থোৱাৰো আমাৰ সুবিধা নাই সেইকাৰণে কোনোবা আমাৰ পাকঘৰত সোমালে আমাৰ বহুত আমি লাজ পাওঁ আমাক সেইকাৰণে আমি অলপ সহায় বিচাৰোঁ আমাৰ গাঁৱৰ তিৰোতাসকলকো আমি কৈছোঁ যেনেকৈ পাৰে ক'ৰবাৰ পৰা ঋণৰ ব্যৱস্থা কৰি মোক দিলে মই টিঙ আনি টিঙ আনি বাঁহ কিনি পোচ কিটা দুইযোৰ তিনিুযোৰমান কিনি পাকঘৰটো সৰু কৰি হ'লেও বনাব বিচাৰিছোঁ কোনবা আহলে কোনবা আহিলে তেতিয়াহ'লে মোৰো মনটো ভাল লাগিব